হেল্ল' অঁ দাদা কুইক কেব নেকি অঁ অঁ নহয় মই কেব এখন অৰ্ডাৰ কৰিছিলোঁ এতিয়া ৰিচেণ্ট অঁ তেওঁ এই কিবা ওল্টা ছাইডে গৈ আছে দেখোন মই ইয়াত ভালকৈ হেৰি হোৱা নাই একেডোখৰতে ঘূৰি আছে গাড়ীখন ফোনত দাদা পোৱা নাই নট ৰিচেবল দেখাইছে আকৌ মানে তেওঁ চাগে মোৰলৈ মাৰি আছে নেকি মই কেনচেল কৰিব বিচাৰোঁ কেবখন বহুত দেৰি হৈ গৈছেগৈ মোৰ যাব লাগে ঠিক আছে ঠিক আছে মই কেনচেল কৰি দিছোঁ হা দাদা অ' কে অ' কে অ' কে